হেল্ল' অঁ

অঁ মই ডিব্ৰুগড়ত আছোঁ কওকচোন অঁ অঁ কেইজনীমান দৰকাৰ হ'ব বাৰু মানুহ

অঁ অঁ আপোনাক জেগাডোখৰ লাগিব ন তাত উইভিংটো পাতিবৰ কাৰণে জেগা এডোখৰ মই ডিব্ৰুগড় অঁ অঁ ডিব্ৰুগড়তে মই এডোখৰ চিৰিং চাপৰি বুলি এডখৰ ঠাই আছে যে তাত মই এডখৰ মাটি পাইছোঁ মানুহ এঘৰত মানে ধৰি লওক দিম বুলি কৈছে তাত তাতে আপুনি হেৰি কৰি ল'ব বনাই ল'ব ঘৰ এটা তাত ধৰি লওক তাঁতৰ শাল কেইখনমান আনিম বুলি ভাবিছে

অঁ মই তিনচুকীয়াত হ'লছেল দোকান আছে শুনক শুনক তিনচুকীয়াত মই হ'লছেল দোকানখনত কথা পাতিছোঁ তাত লাগিব বাৰখন অঁ মানে বাৰটা বাণ্ডোল লাগিব অঁ ৰঙা ফুলৰ তাৰপিছত আকৌ ডিব্ৰুগড়টো মই পাতিছোঁ মানে হ'লছেল দোকানত তাতো ল'ব অলপমান গামোচা দেই আপুনি গোটাই থব মই আনিমগে আপোনাৰ পৰা তাৰপিছত আকৌ ইয়াত কৰ্মচাৰী ধৰি লওক চিৰিং চাপৰি যোন ডখৰ জেগা লৈছো যে সেয়াত ঘৰটো পঁচিছখনমান শাল হ'ব দেই পাতিব অঁ পঁচিছজন কৰ্মচাৰী মই আপোনাক উলিয়াই দিম অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ফেব্ৰুৱাৰী মাহত অঁ অঁ ফেব্ৰুৱাৰী মাহত মই আপোনাৰ কাপোৰখিনি লৈ আনিম আনি কেনে মই হ'লছেল দোকান কেইখনত দি দিম ও

বিহু আগত এতিয়া বিহু আহি পাইছেহি ন বিহুৰ আগত এতিয়া গামোচাখিনি ধুনীয়াকে বিক্ৰী কৰিব পাৰিম অঁ এতিয়া যে নতুনকে য'ত শাল পাতিব আপুনি আপুনি অকল গামোচাকে বোৱাব দেই এই বিহু আগত যে গামোচা মানে বহুতখিনি দৰকাৰ হ'ব মোক অঁ বিহুৱ আগত গামোচা মোক বহুতখিনি দৰকাৰ হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ও ও ও ও ও ও অঁ যোৰ কাপোৰখিনি যে এতিয়া বিহুৰ আগত ধুনীয়াকে বিক্ৰী হ'ব গম পাইছে নাই আৰু গামোচাখিনিও বিক্ৰী হ'ব আপুনি যোৰ কাপোৰ আৰু গামোচাৰ ওপৰত বেছিকে এতিয়া গুৰুত্ব দিয়ক দেই বিহু এতিয়া আগত মানে ফেব্ৰুৱাৰী মাহতে মানে যে এপ্ৰিলৰ পৰা বিহু হয় ন এতিয়া মানে ফেব্ৰুৱাৰী মাহতে যদি আমি দোকান হ'লছেল দোকানখিনিত যদি আমি বস্তুখিনি দিব পাৰো নহয় তেতিয়া আপুনিও অকমান লাভৰ ওপৰত থাকিব পাৰিব ময়ো অকণমান থাকিব পাৰিম গম পাইছে মই হ'লছেল দোকান দুখনমান লগ মানে কথা পাতিছোঁ তিনচুকীয়া আৰু ডিব্ৰুগড়ত সেইখনতে মানে ধৰি লওক হেৰি আমি কাপোৰখিনি ছাপ্লাই দিব পাৰিম অঁ অঁ অঁ অঁ ও ও

ও ও

ও ও ও ও ও ও ও ও অঁ অঁ মই যাম বা আপোনাক হেৰি মই লগ কৰিম মই এই তাঁতৰ শালখন পাতিবৰ সময়তে যে আপোনাক লগ কৰিম ঘৰটো বনাবলে আপুনি যেনে নে কিবা এটা আৰু পঁচিছখন শাল অঁ পঁচিছখন শাল মানে আপুনি পঁচিছখন শাল আপুনি অৰ্ডাৰ দি থওক

তাৰপিছত আকৌ মই পঁচিছজন মানুহ আপোনাক মই উলিয়াই দিম বস্তুখিনি আপুনি ধুনীয়াকে কোনডখৰত কেনেকে কি কৰিব লাগে আপুনি কৰি লবহি অঁ অঁ অঁ শুনকচোন আপুনি হেৰি কৰিবচোন সেইটো বুলি কয় গামোচাখিনি যে অতি সোনকলে বোৱাব দেই গামোচাখিনি মানে এতিয়া বিহু বহাগ মানে আহি পাইছেহি নাই এপ্ৰিলৰ পৰা হ'ব যে তেৰ চৈধ্য বিহু ন তাৰ আগে আগে গামোচাখিনি মোক অতি প্ৰয়োজন মানে গামোচাখিনি মোৰ প্ৰয়োজন হৈছে দেই আপুনি হেৰি কৰিব অঁ অঁ হ'ব দিয়া অঁ